সম্পদৰ অভাৱে আমাৰ অঞ্চলৰ লোকসকলক বিভিন্ন ধৰণে প্ৰভাৱিত কৰি তুলিছে পৰ্যাপ্ত পৰিমাণৰ সম্পদৰ অবিহনে আমাৰ সমাজখনত বসবাস কৰিবলৈ আমি কষ্ট অনুভৱ কৰিছোঁ কাৰণ যিহেতু আমাৰ অঞ্চলত মুকলি পথাৰৰ অভাৱ আৰু সেইকাৰণে আমি পালন কৰি থকা গৰু ছাগলী ম'হ আদিবোৰক পালন কৰিবলৈ সমস্যাত ভুগিছোঁ দূৰণিৰ ঠাইবোৰৰ পৰা ধান খেৰ কিনি আনি আনি আমাৰ জন্তুবোৰক খাবলৈ দিওঁ ইয়াৰোপৰি আমাৰ অঞ্চলত হাবি কম থকাৰ বাবে আমি জুই জ্বলাবলৈ খৰি অভাৱ হয় সেইকাৰণে আমি দৈনিক ভাত সিজাই খাবলৈ আমাৰ খৰিৰ অভাৱ হয় অঁ এনেধৰণৰ নতুন নতুন সমস্যাই আমাৰ অঞ্চলটোক জুৰুলা কৰি তুলিছে আমাৰ অঞ্চলত কৰোণা মহামাৰীৰ সময়ত আমাৰ সমাজৰ ৰাইজে একগোট হৈ এই ৰোগটোৰ সৈতে যুঁজিবলৈ যুঁজিছিল সেইবাবে যিসকল লোকে কৰোণা মহামাৰীত আক্ৰান্ত হৈছিল তেওঁলোকে সাহসৰ লগতে মনোবল পাইছিল সেই সময়ত আমাৰ অঞ্চলত পোনপ্ৰথমে ভেকচিন উপলব্ধ হোৱা নাছিল কিন্তু অলপ দিনৰ পাছতেই অসম চৰকাৰৰ সহায়ত আমাৰ অঞ্চলত কেইবাটাও অস্থায়ী টীকাকৰণ কেন্দ্ৰ স্থাপন কৰি আমাক এই ডাঙৰ ৰোগটোৰ লগত যুঁজিবলৈ শাৰীৰিকভাৱে সক্ষম কৰি তুলিছে